ন হেজাৰ নশ নিৰান্নব্বৈ আঠ হেজাৰ চাৰিশ পঞ্চাছ দহ হেজাৰ পাঁচশ চল্লিছ সাত হেজাৰ ছয়শ পয়ত্ৰিছ চাৰি হেজাৰ চাৰিশ চল্লিছ